সেইটোৰ কাৰণে মোৰ গা ধোৱাত যথেষ্ট অসুবিধা হৈছিল পানী যিহেতু কমকৈ আহিছে

কামসূত্ৰে সেই হেতুকে গা ধোৱা সময়কণতে বা নিজৰ পানীৰ যিখিনি প্ৰয়োজনীয় কাম থাকে সেইখিনি কাৰণে যদি আমি বেছি সময় দিব লগা হয় আমাৰ হাতত সময় কম যিহেতু আমাৰ অসুবিধা হয় সেই হেতুকে পানীৰ ফৰ্চটো বঢ়াই দিয়ক সেইকণ সুবিধা কৰি দিয়ক তেতিয়া তেওঁ মানে আমাক পৰামৰ্শ দিব তাৰ পিছতো তেওঁ আমাক কোৱামতেই যদি কামখিনি নকৰে তাৰপিছত পৰৱৰ্তী সময়ত আমি পানী যোগান বিভাগত আমি আবেদন কৰিব লাগিব যদি আমি সেইখিনি আমি বিচৰা ধৰণে সুবিধাখিনি নাপাওঁ সেইখিনি কৰাৰ পিছতো যদি সুবিধা নাপায় আমি আবেদন কৰিব লাগিব আবেদনখনত আমি আমাৰ সমস্যাখিনি লিখিব

সঠিক মানে সুবিধা বিচাৰি আমি আপোনালোকলৈ আবেদন জনালোঁ আবেদনখন আপোনালোকে গ্ৰহণ কৰি আমাক সমস্যাটোৰ পৰা উদ্ধাৰ কৰে যেন